হেল্ল' কি কৰিছা অ হয় কি খবৰ ভালে ঘৰতে আছানে কি অ ইমান দিন লগ পোৱা নাই কাইলৈ ফ্ৰি হ'বা নাই

অ মই এতিয়া ডিগবৈত আছোঁ অ অ তিনচুকীয়া এই ন পুখুৰী পাৰ্কত যাওঁ আকৌ তিনিটামান বজাত

মোৰ লগৰ ছোৱালী দুজনী আছে দুইজনী যাব

মই চাৰে চাৰিটামান বজাত পামগৈ অ অ অ বাই বাই